হেল্ল' নাৰু ৰেষ্টুৰেণ্ট মই আপোনাৰ এটা অৰ্ডাৰ দিছিলোঁ এতিয়ালৈকে অৰ্ডাৰটো অহা যথেষ্ট পলম হৈছে হয় দছ পোন্ধৰ মিনিটততকৈ ওপৰ হৈ গ'ল এতিয়ালৈকে অহা নাই আপোনালোকে জনাব পাৰিবনে বস্তুটো পঠিয়াইছেনে নে অকণমান ক'ৰবাত দিগদাৰ হৈছে অহাত ক'ত আছে অকণমান জানিব পাৰিলে মই সুখী হ'ম মানে মই অকণমান দেৰি হ'লে মোৰ আপোনালোকৰ অৰ্ডাৰটো লোৱাত মোৰ অসুবিধা হ'ব কাৰণ মই ঘৰত নাথাকিম মই অফিচলৈ যাব লাগিব পৰাপক্ষত যিমান পাৰে অকণমান সোনকাল কৰকচোন ঠিক আছে মই ৰৈ আছোঁ